অঁ হয় হয় ক'ৰ পৰা কৈছেনো অঁ কওকচোন

অঁ তাৰমানে কি গাড়ী লাগে আপোনাক কেনেকুৱা ধৰণৰ গাড়ী লাগে এতিয়া কিমানজন মানুহ ওলাইছে ঘৰৰ মানে কিমানজন আকৌ আপোনাৰ আমাৰ মানে ছয়ত্ৰিছজনীয়া ছিট আছে পঁচিছজনীয়া ছিটৰ গাড়ীও আছে এ চি থকা লাগিবনে নথকা লাগিবনে

আপোনালোকৰ এতিয়া চিটৰ কথাটো আগেয়ে কওক তাৰপিছতে মই এতিয়া গাড়ী এমাউণ্টটো কথা ক'ব পাৰিম ধৰক ছয়ত্ৰিছটা ছয়ত্ৰিছটা হ'লেতো ডাঙৰ কণ্ডিশ্যনৰ গাড়ীখনেই ল'ব লাগিব ডাঙৰ আকাৰৰ এতিয়া আমি সেই এদিনেই যাব আপোনালোকে নিশা নাথাকে নহয় অঁ নিশা নাথাকিলে আপোনাৰ হ'ব তেতিয়াহ'লে আমাক পইচা পোন্ধৰ হাজাৰমান দিব লাগিব অঁ দিনৰ ভাগত যদি থাকে ৰাতি যদি থাকে তেতিয়াতো বিছ হেজাৰ হ'ব সিমানখিনি অঁ বেছি হৈছে নেকি অঁ অঁ ঠিক আছে ঠিক আছে আপোনালোকে জনাব সোনকালে ক'ব আকৌ আজিকালি পিকনিকৰ সময় যে সেইটো কাৰণে মানে গাড়ী আমি ৰখাই থ'ব নোৱাৰোঁতো বন্দবস্তটো সোনকালে হ'লে মানে আমি মানে দিব পাৰিম তেতিয়া ঠিক আছে ঠিক আছে হ'ব